হয় আমি যেতিয়া বাগিছা এখনত ফুল ফুলিলে বহুত আনন্দিত হওঁ তেতিয়া আমি এজোপা ফুলৰ পুলি আনি টাবত যেতিয়া লগাওঁ সেই ফুলজোপা ডাঙৰ হ'বলৈ বহুত দিন লাগে আমি সদায় সেই ফুলজোপাক পানী দি ডাঙৰ দীঘল কৰিবলৈ বহুত মেৰামতি কৰিবলগা হয় আৰু এজোপা দুজোপা কৈ বহুত ফুল লগাওঁ তেতিয়া এখনি ডাঙৰকৈ ফুলনি বাগিচা হয় তেতিয়া আমি বহুত আনন্দিত হওঁ যেতিয়া আমি ৰাতিপুৱা শুই উঠি ফুলনি বাগিচাখন দেখোঁ তেতিয়া আমি নথৈ আনন্দিত হওঁ আমি বহুত আনন্দিত হওঁ আৰু ৰাস্তাৰে যেতিয়া মানুহবোৰ যায় তেতিয়া ঘূৰি ঘূৰি চায় সেই দৃশ্য দেখি বহুত গৌৰৱ অনুভৱ কৰে আৰু ফুলনি বাগিচাখন ধুনীয়াকৈ ৰাখিব পাৰে